এই এমাজনত হেৰি পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ জিনচৰ পেণ্টটো বঢ়িয়া লাগিল অ' একে ভাল কোৱালিটীৰে পালোঁ বুজিছা জিনচটো এইটো পিন্ধিয়ো ভাল লাগিল কম দামত ভাল লাগিছে কিন্তু জিনচৰ পেণ্টটো ভালেই ধুনীয়া কম দামত সুবিধাদায়ক আৰু ভাল বস্তু এটাই পালো দিয়া